হেল্ল' কোন অঁ অঁ চিনি পাইছোঁ দিয়া এতিয়া চন্দনা চন্দনা নহয় জানো অঁ চিনি পাইছোঁ ইমান দিনৰ মূৰত মনত পৰিলে যে তোমাৰ অঁ নম্বৰটো নাই যে সেইকাৰণে মানে ফোন মানে নম্বৰটো থাকিলে যোগাযোগ কৰিব পাৰোঁ সেই নম্বৰটো নাই যে সেইকাৰণে কৰিব পৰা নাই মোৰ খবৰ ভালেই দিয়া তোমাৰ খবৰ ভালনে

অঁ গম পোৱা নাই নহয় কেতিয়া আছেনো হয় নেকি নাই গম পোৱা নাই দিয়া অঁ যাম দিয়া হ'লে তেতিয়াহ'লে গম পোৱা নাছিলতো যাম দিয়া তুমি যাবানে অঁ অঁ তুমি অঁ অ'কে অঁ আৰু কি কি আছে প্ৰগ্ৰেম অঁ অঁ কিহত অংশগ্ৰহণ কৰিবা বুলি কৰিবা নে গোটেই অঁ অঁ ঠিক আছে আৰু বাকী লগৰ কেইজনীক ফোন কৰিছিলানে অঁ মোৰ তাত কেইজনমানৰ আছে মই ফোন কৰি দিম দিয়া হ'লে এটা কাম কৰিম দিয়া গ্ৰুপ বনাই ল'ম দিয়া অঁ ঠিক আছে মই ফোন কৰি কেনে গ্ৰুপ এটা বনাই দিম আৰু এতিয়া কি কৰি আছা অঁ মই ময়ো সেই তেজপুৰত থাকোঁ তুমি কিবা পঢ়ি বা কিবা পঢ়ি আছা নেকি অঁ অ' ময়ো এই এম এই কৰি আছোঁ তুমি এম এ কিহত কিহত কৰি আছানো

অঁ অঁ মই অসমীয়া দিয়া অঁ অঁ বাকীটো ভাল তোমাৰ ঘৰৰ ঘৰৰ ভালনে সকলোৰে

অঁ যাম দিয়া অঁ অঁ ঠিক আছে পুৰি দিম আৰু তোমাৰ তাতে যদি কাৰোবাৰ নম্বৰ আছে তুমিও ফোন কৰিকেনে কৈ দিবা অঁ আৰু ভাল লাগিল দে ইমান মই নাম্বাৰটো বিচাৰি আছিলোঁ বিচাৰি পোৱা নাছিলোঁ এতিয়া পালোঁ অঁ অঁ তাকেইতো মোৰ পাহৰ মই ভাবিছিলোঁ লগৰ কেইজনীক আৰু লগ পামনে নাপাম বা গোটেইকেইজনী বেলেগ বেলেগ ঠাইত গুছি গ'লোতো

তাকেইতো আৰু বাকী অঁ খঞ্জিতাও আমাৰ ঘৰৰ ওচৰতে আছে দিয়াচোন খঞ্জিতা মানে মোৰ লগতে পঢ়ে তাইকো তাই এতিয়া ইয়াত নাই তাই অলপ বাহিৰলৈ ওলাইছে তাই আহিলে আৰুবা ফোন কৰি কেনে ফোন কৰিম দিয়া তোমাক অঁ তাকেইটো ভাল লাগিব গোটেইকেইজনী আৰু আগৰ দৰে লগ হ লগ হ'লে ভাল লাগিব আগতে কিমান ফুৰিবলৈ গৈছিলোঁ নহ্ একেলগে তাকেইতো ঠিক আছে দিয়া তেন্তে পিছত ফোন কৰিম আৰু গ্ৰুপ এটা বনাই যাব বাই বাই দিয়া